হেল্ল' অঁ কি কৰিছে এই মইয়ো ইনেই আছো দিয়া কি কৰি আছা তুমি খবৰ খাতি ভাল অঁ ভালেই খোৱা বাোৱা কৰিলোঁ তুমি অঁ মানে কেনেকুৱাই আৰু এটা জৰুৰী কথা ক'ব লগা আছিলে অঁ মানে আমাৰ গাঁৱত এটা পুথিভঁৰাল বনাম বুলি ভাবিছোঁ অঁ সেইবাবে মানে তোমালোকৰো অলপমান হেল্প হোৱা হ'লে ভাল আছিলে আৰু অঁ মানে কি মই পুথিভঁৰাালটো এই বনাম বুলি মানে ভাবিছোঁ এইকাৰণে মানে আমাৰ এতিয়া যিবোৰ অকল সৰু সৰু ল'ৰা ছোৱালী আছে সেইসকল এতিয়া মানে কি গৰমৰ বন্ধতটো ক'লৈকো যাব পৰা নাই ক পানী হৈছে তো সিপাৰতো যাব নোৱাৰে পানী হোৱাৰ কাৰণে আও যদি যায় তেনেহ'লে অলপ বিপদো হ'ব পাৰে ন পানীৰ কাৰণে অসুবিধা অঁ সেইটো কাৰণে মই মানে এনেকে ভাবিছোঁ যে এটা পুথিভঁৰাল আমাৰ ইয়াত বনোৱা হৈ যাওক আৰু সৰু সৰু কণমানিসকলক মানে উৎসাহ দিয়ক বা মানে কিতাপ পত্ৰ পঢ়া অলপ হেৰি সুবিধা কৰি দিওঁ বুলি ভাবিছোঁ মানে মই তাত সৰু ল'ৰা ছোৱালীৰ বাবে মানে সৰু সৰু অকণমানি গীত বুঢ়ী আই সাধু এনেকুৱা ধৰণৰ মানে কিতাপ ৰাখিম বুলি ভাবিছোঁ তাত মানে এই ডাঙৰ মানুহৰো অলপ হেৰি কৰিম বুলি ভাবিছোঁ যে বয়োজ্যেষ্ঠসকলেও কিতাপ পুথি পঢ়িবলৈ অলপমান হেৰি কৰে ন তো মই সেইকাৰণে মানে বয়োজ্যষ্ঠসকলৰ কাৰণে তো সেইটো কাৰণে মই তেওঁলোকৰ বাবেও অলপমান কিতাপ আনিম বুলি ভাবিছোঁ মানে ধৰি লওক সাহিত্যিক এনেকুৱা ধৰণৰ কিতাপবোৰ পঢ়ি ভাল পায় ন তেওঁলোকে মই সেনেকুৱা আনিম বুলি ভাবিছোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰৰ বাবে সেনেকুৱা অকণমানি গীত বুঢ়ী আই সাধু এনেকুৱা ধৰণৰ সাধু কিতাপবোৰ আনিম বুলি ভাবিছোঁ তো তোমালোকে কি কোৱা আৰু আমি পুথিভঁৰালটো মানে আমাৰ ইয়াতে বনাম বুলি ভাবিছে এই মাজ ভাগতে বনাম আৰু গাঁওখনৰ মানে চবৰে সুবিধা হোৱাকৈ মই কৰিছোঁ বাৰু কমলে দহখন কিতাপ আমাক দিম বুলি কৈছে পুথিভঁৰালৰ কাৰণে আগবঢ়াইছে অঁ তাকে মই ভাবিছোঁ যে চবকে কৈ জনাইছোঁ বাৰু এনেকৈ চবে লাগি লাগি ভাগি পুথিভঁৰালটো বনোৱা সিদ্ধান্ত লৈছোঁ আৰু পানীৰ কাৰণেতো আমাৰ বহুত সমস্যা হয় ন পানীৰ কাৰণে আমি এতিয়া অলপ ওখ ঠাইত বিচাৰিব লাগিব পুথিভঁৰালটো তাত বনাব লাগিব কাৰণ পানী আহিলেতো ভাঙি লৈ যাব ন অঁ সেইটো কাৰণে ভেঁটিটো অলপ ওখকৈ বনাব লাগিব তেতিয়াহে মানে পুথিভঁৰালটো থাকিব নহ'লে পানী আহিলা আকৌ পানীয়ে উটুৱাই লৈ যাব ন' সেইটো কাৰণে মই ভাবিছোঁ অলপ ওখ ঠাইত বনোৱা যাওক অঁ তোমালোকো তোমালোকৰো সুবিধা হ'ব আমাৰো সুবিধা হ'ব সেইটো কাৰণে সৰু ল'ৰা ছোৱালীৰ সুবিধা হোৱাকৈ বনাইছোঁ তোমালোকে যদি সহায় আগবঢ়োৱা আৰু ভাল লাগিব অঁ সেইটোৱেই প্ৰথমতে এনেকৈ সৰুকৈ বনাব লাগিব লাহে লাহে বনাম আৰু ডাঙৰকৈ তো সেইটো কাৰণে মই তোমালোকক কথাটো মানে চবকে জনাই আছো মানে তোমাকো কওঁ বুলি মই কল কৰিছিলোঁ অঁ সেয়া সকলোৱে যদি এনেকৈ সহায় কৰে আমাৰ কাৰণে ভাল হ'ব আৰু মই ভালৰ কাৰণেইতো পুথিভঁৰালটো হেৰি কৰিছোঁ সকলো ল'ৰা ছোৱালীৰ কাৰণে ভাল এটা সুবিধাৰ বাবে সেইটো কাৰণে মই কৈছোঁ যে তোমালোককো কৈছোঁ সকলোকে কৈছোঁ সকলো আহি পিনে যেন পুথিভঁৰালটো বনায় আৰু ভালকৈ

অঁ ঠিক আছে হ'ব নহ'লে দেই দিয়া